হেল্লো বা ভালে আছেনে মই আপোনাৰ বহুত ডাঙৰ ফ্ৰেণ্ডে ক'লোঁ আপোনাৰ নাম্বাৰ মানে মই বিৰাট কষ্টকৈ বিচাৰি পালোঁ আপোনাৰ আপোনাৰ এক্টিং চাই মই বিৰাট ভাল পাওঁ আপোনাক মানে মাজতে দেখা পাইছিলোঁ আমাৰ এই ৰাসত আপুনি আহিছিলে দেখা পাইছিলোঁ ধ কিন্তু আপোনাক মাতিম বুলি ভাবিলোঁ মানে ফটো চটো উঠিম বুলি কিন্তু ই আপুনি অলপ ব্যস্ত আছিল যে সেইকাৰণে নগ'লোঁ আৰু এই মানুহ বহুত আছিল আৰু আপুনিও অঁ বা আপোনাৰ কথা এটা আছিলে মানে আপোনাৰ লগত মানে আমাৰ ইয়াত থিয়েটাৰ এখন আনিম বুলি ভাবিছোঁ মানে আমি তো আপোনালোকৰ আৱাহন থিয়েটাৰখন তো আপুনি পাৰিবনে আপোনালোকে ছাব্বিছ সাতাইছ জানুৱাৰী জানুৱাৰী অঁ আপোনালোকৰ এই আপোনালোকৰ এই মা কালী নাটকখন মোৰ বিৰাট ভাল লাগিল মই চাইছিলোঁ মানে সেইকাৰণে আপোনাক মানে কণ্টেক্ট কৰিলোঁ আপোনালোকৰ থিয়েটাৰখনৰ কাৰণে মোৰ বিশ্বনাথ চাৰিআলি অঁ অঁ মানে আমাৰ বিশ্বনাথ কলেজৰ ফিল্ডখনত আৰু তাতে তাতে মানে ভাবিছোঁ আচ্ছা আচ্ছা ঠিক আছে অঁ আচ্ছা আচ্ছা ঠিক আছে লগ পাম তেন্তে ন আপোনাক